ন লাখ আশী হাজাৰ ছশ সাত সাত লাখ নব্বৈ হাজাৰ পাঁচশ ষোল্ল পাঁচ লাখ চল্লিছ হাজাৰ তিনিশ বাৰ তিনি লাখ সত্তৰ হাজাৰ সাতশ ওঠৰ ছয় লাখ পঞ্চল্লিছ হাজাৰ আঠশ সাতাইছ